নিজৰ ঘৰতে নিজেই হাতেৰে বনোৱা বিভিন্ন ধৰণৰ পানীয় বস্তু বনাওঁ গোটা বস্তুও বনাওঁ এতিয়া পানীয় বস্তুৰ ভিতৰত হ'ল চুপ ক'ব পাৰে তাৰপিছত জুচ ক'ব পাৰে সেয়ে বিশেষকৈ সেই দুটাই বনোৱা যায় আৰু জুচৰ ভিতৰত তেনেকৈ আমৰ জুচ হওক নেমুৰ চৰ্বত তাৰপিছত আপেলৰ জুচ বিভিন্ন ধৰণৰ ফলমূলৰ জুচবোৰ বনোৱা হয় আৰু সেই জুচবোৰ মিক্সিত পিচি তাত কাজু খিচমিচ দি খাই বহুত ভাল লাগে বিশেষকৈ গৰমত দিনত আৰু চুপ বুলি ক'লে এতিয়া বজাৰত বিভিন্ন ধৰণ ধৰণৰ পেকেটিঙৰ ভিতৰত অহা চুপ পোৱা যায় সেইখিনি কেৱল ঘৰলৈ লৈ আহি পেকেটটো গৰম পানী কৰি তাতে গুড়িখিনি দি দিব লাগে তাত গুড়িখিনি ভালকৈ মিহলি হৈ পেলাই পানীৰ লগত যেতিয়া ভালকৈ মিলিত হৈ যাব তাৰপিছত আমি সেই বস্তুটো পৰিৱেশন কৰিব পাৰোঁ সেয়াই আৰু